সময়ৰ লগে লগে অসমীয়া ভাষাটোক বিকাশ ঘটিছিল উদ্ভৱকালীন অসমীযা ভাষাটো ভাৰতবৰ্ষৰ উত্তৰ পূৱ প্ৰান্তত প্ৰচলিত নব্য ভাৰতীয় আৰ্য ভাষাটোৱেই হ'ল অসমীয়া ভাষা অসমীয়া ভাষাৰ মূল হ'ল সংস্কৃত অৰ্থাৎ আৰ্যসম্ভূত সংস্কৃতৰ পৰা ধ্বন ধ্বনিতান্ত্ৰিক ৰূপতান্ত্ৰিক আদি নানা বিৱৰ্তনৰ মাজেৰে অসমীয়া ভাষাই স্বতন্ত্ৰৰূপে আত্মপ্ৰকাশ কৰে খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ ভিতৰত উত্তৰ ভাৰতৰ আৰ্য শক্তি সুপ্ৰতিষ্ঠিত হয় যদিও আৰ্য বৰ্ণৰ লগত প্ৰাচীন অসমৰ নিৰ্ভৰযোগ্য ঐতিহাসিক প্ৰমাণ খ্ৰীষ্টীয় চতুৰ্থ শতিকাতহে পৰাহে পোৱা যায় ভাৰতীয় আৰ্য ভাষা পৰম্পৰাত অসমীয়া ভাষাৰ স্থান বিচাৰ কৰিলেও দেখা যায় যে এই ভাষাটো ভাৰতীয় আৰ্য ভাষাত দ্বিতীয় ইস্তৰ অৰ্থাৎ নব্য বা আধুনিক ভাৰতীয় আৰ্য ভাষাৰ ইস্তৰত পোৱা যায় উদ্ভৱ কাল কালৰ অসমীয়া ভাষাৰ নিদৰ্শন প্ৰধানতঃ চৰ্যাপদ বড়ো চন্দীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তন ৰামায়ণ পণ্ডিতৰ শূন্য পুৰাণ আদিত ব্যৱহৃত ভাষা পোৱা যায় বিশেষকৈ চৰ্যাপদৰ ভাষা আৰু শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাৰ লগত অসমীয়া ভাষাৰ যথেষ্ট সাদৃশ্য আছে ধ্বনিতান্ত্ৰিক ৰূপতান্ত্ৰিক আৰু শব্দগত আদি দিশত এইবোৰ মিল ইমানেই বেছি যে অসমীয়া ভাষাৰ প্ৰাৰম্ভণিক ৰূপ বুলিও সহজে ক'ব পাৰি শ্ৰীমন্ত শংকৰদেৱে ব্ৰজাৱলী ভাষাত ভাষাৰ উদ্ভৱ কৰিছিল কৰিছিল তাৰপাছত সেই ভাষা আৰু বৰ্তমান আধুনিক ভাষাৰ মাজত যথেষ্ট পৰিৱৰ্তন দেখা যায় সেই সময়ত ৰ আৰু লৰ মাজত পাৰ্থক্য দন্ত্য় ন আৰু মূৰ্ধন্য ণ ৰ মাজত পাৰ্থক্য অ আৰু আৰ মাজত পাৰ্থক্য উ আৰু ওৰ মাজত পাৰ্থক্য এইসমূহ পাৰ্থক্য লিখিত পাৰ্থক্য দেখা যায় যদিও বৰ্তমান অসমত বিভিন্ন কথিত আৰু লিখিত ভাষাৰ মাজত পাৰ্থক্য থকা দেখা যায় যেনে গোৱালপাৰা অঞ্চলত গোৱালপৰীয়া ভাষা শুৱালকুছিত তেওঁলোকৰ ভাষা বিভিন্ন অসমত অসমত অসমীয়া ভাষাতো বিভিন্ন কথিত ৰূপ থকা আছে যদিও অসমীয়া লিখিত ভাষা এটাই